হয় প্ৰযুক্তিবিদ্যাই আমাক বহুতো উন্নতিৰ পথলৈ আগবঢ়াই নিছে আজিকালিৰ যুগত বেষ্ট বিশেষকৈতো খেতি বাতিৰ কথাই কৈছোঁ খেতি বাতিটো আজিকালি বহুত উন্নত উন্নতি পথত আগবাঢ়িছে ট্ৰেক্টৰ ওলাইছে পাৱাৰ টিলাৰ ওলাইছে আৰু পানীৰ কাৰণে পাম্প আহিছে মটৰ থ্ৰ'ৱেদিও এইবিলাক কৰিব পাৰি আৰু এডোখৰ মাটিতে বহুত খেতি কৰিব পাৰি দুই তিনিবিধ খেতি কৰিব পাৰি চিজনত তাৰ উপৰিও শাক পাচলি যোনবোৰ ওপৰত হেৰিও কৰিব পাৰি আৰু উন্নতিৰ পথত বহুত আগবাঢ়িছে চোম চোমনি পোহা হৈছে বহুত খেতি চোমনি এইটো হেৰি চোম চোমনি পুহে চোমনিতো আজিকালি বহুত উন্নত বহুত বহুত লাভ হয় এটা সূতা কটা মেচিনো আজিকালি ওলাইছে দৈনিক প্ৰযুক্তিয়ে বহুত বহুত হেৰি হৈছে তাপা খেতি বাতি ক্ষেত্ৰত মৰণা মৰা কথাই ক'লোঁ আগতে মানুহে গৰু হালে বা ম ম'হৰ হালে হেৰি কৰিছিলে আজিকালি কিন্তু মৰণা মৰাত ট্ৰেক্টৰ পাৱাৰ টিলাৰ বা বেলেগ সৰু গাড়ী তিনচকীয়া গাড়ী আমি গাঁওবিলাকত মৰণা মাৰোঁ সেইটো ক্ষেত্ৰত আমাৰ বহুত আৰাম হৈছে আৰু গাড়ী মটৰতো কথাই নাই আগতেতো এখন বাছত বাছতহে যাবলগীয়া হয় তাকো ঠেলা হেঁচাৰ মাজেদি মানে বহুত কষ্ট অনুভৱ হয় কিন্তু আজিৰ যুগততো গাড়ী মটৰ বহুত হ'ল প্ৰত্যেকৰ ঘৰতে সৰু সুৰী গাড়ীও আছে বা ডাঙৰ গাড়ীও আছে যিটো বা লাইনত সুবিধা হয় আৰু মিল চিলো আছে আগতে ধৰক আমি বা ধান বনাবলৈ হ'লে ঢেঁকী ব্যৱহাৰ কৰা হয় কিন্তু আৰু বিহুৱে সংক্ৰান্তিয়ে হেৰি ধৰক ঢেঁকীতে খুন্দি পিঠাগুড়ি বা সান্দহগুড়ি এনেকুৱা কিছুমান বস্তু বহুত কষ্ট হয় আজিকালিতো মিল ওলাইছে সৰু মিল ডাঙৰ মিল সৰু সৰু কাৰেণ্টৰ মিল ওলাইছে সেইবিলাকতে সহজ হিচাপে ধুনীয়াকৈ পিঠাগুড়ি বা হেৰি খুন্দিব পৰা হয় আৰু যা আজিকালি ধৰক আজিকালি প্ৰত্যেকখন ঘৰে ঘৰে সৰু সৰু মিক্সাৰ মেচিন আছে তাতো পিঠাগুড়ি বা কিবা মিক্সাৰ মেচিনত বহুত ধৰণৰ হেৰি কৰিব পৰা হয় ঢেঁকী আজিকালিতো ঢেঁকীৰ প্ৰচলন প্ৰায় বন্ধই হ'ল ঢেঁকীবিলাক প্ৰায় গাঁৱত নথকাই হ'ল আৰু আজিকালি আৰু কম্পিউটাৰ যুগত ক'ত ঢেঁকী হেৰি হ'ব কম্পিটাৰটো হোৱা কাৰণেতো বহুত ভাল হয়ে এই কম্পিটাৰবিলাকৰ কাৰণেই আমাৰ বহুতো ন মানে সুবিধা হয় পতকৈ আমি কিবা এটা বস্তুটো হেৰি কৰিবলৈ হ'লে এই কম্পিটাৰতে আমি আৱদ্ধ কৰি ৰাখিব পাৰোঁ বেংকলৈ গ'লেও সেই কম্ কম্পিটাৰতে আমাৰ আজিকালি সুবিধা হয় আৰু আৰু মোবাইল ফোনৰতো কথাই নাই আজিকালি আগৰ নিচিনাকৈতো কিবা খবৰ খাতি কৰিবলৈ হ'লে বা কিবা কৰি চিঠি পত্ৰৰ যোগান ধৰিব লাগে বা কাৰোবাৰ আগত বহুতো ল'ৰা ছোৱালী বাহিৰত থাকিলে চিঠিৰে পঠাব লাগে টকা পইচা কথাতো বহুত অসুবিধা হয় এইটোৱে মোবাইল ফোনটো আজিকালি হোৱা কাৰণে বহুত সুবিধা হ'ল মানে ধৰক আপুনি মোৰ এতিয়া ল'ৰাই ধৰক বাহিৰত পঢ়ি আছে কিবা খবৰ খাতি ডেইলী খবৰ ডেইলী পাই আছোঁ আৰু এই কিবা পইচা পাতি কিবা অসুবিধা বা ঘৰখনৰ সুবিধাতে হওক সকলো কথা আমি এই ক্ষন্তেক সময়তে আমি চব কথা আমি জানিব পাৰে অৱশ্যে মোবাইল ফোনে কিছুমান ক্ষেত্ৰত উঠি অহা ল'ৰাচামক অলপ বেয়া পথলৈ আগবঢ়াইছে কিন্তু সেইটো হেৰি নকৰিলেও হয় সেইবোৰ চববিলাক কোনো হেৰি নকৰিলেও হয় ইণ্টাৰনেট ইণ্টাৰনেটৰ ব্যৱহাৰে মানুহৰ বহুত সুবিধা হয় পইচা পাতিৰ ক্ষেত্ৰতো বাহিৰলৈ সেই পঠাব পৰা সুবিধা হয় আজিকালি ধৰক বজাৰ সমাৰ কৰিবলৈও বজাৰ সমাৰ কৰিবলৈও এই বজাৰ কৰিবলৈ যাব নেলাগে আমি অনলাইম পে' অনলাইন হেৰি কৰিব পাৰোঁ অনলাইনতে সকলো সুবিধা হয় তাৰপিছত কিবা ক'ৰবালৈ যাবলগীয়া হ'লে বা টিকেট বুকিং কৰিবলগীয়া হ'লে আমি মোবাইলতে কৰিব পাৰোঁ বা বেংকিং বা কিবা পে'মেণ্ট কৰিবলৈ হ'লে আমি আগতে বেংকলৈ গৈ বা লাইন পাতি থাকিব নেলাগে আৰু হাততো পইচা পাতি ৰাখি থ'ব নেলা হেৰি কৰিব নেলাগে আমি ফতকৈ অনলাইন পে'মেণ্টটোকে আমি বহুত সুবিধা হৈছে সেয়ে আমাৰ বজাৰ সমাৰ কৰাত বিশেষকৈ বহুত সুবিধা হয়